হেল্ল' মই এটা পিজ্জা অৰ্ডাৰ কৰিছিলোঁ কিন্তু পিজ্জাটো মই যেনেকুৱা ধৰণে অৰ্ডাৰ কৰিছিলোঁ তেনেকুৱা নাছিল যিটো মই পিজ্জা অৰ্ডাৰ কৰিছিলোঁ সেই ডিজাইনটোত অলপ ডিফাৰেঞ্চ আছিল তাত থকা বস্তুখিনিও অলপ ডিফাৰেঞ্চ আছিল অৰ্ডাৰ কৰা যেতিয়া অৰ্ডাৰটো মোৰ ওচৰত ডেলিভাৰ হৈছিল তেতিয়াও ডেলিভাৰী পেকেজটো পোৱাত কিছুমান ইশ্ব্যু আছিল প্লিজ মোৰ এইটো ৰিটাৰ্ণ নিব পাৰিব নেকি যিখিনি অৰ্ডাৰ কৰিছিলোঁ সেইখিনিও সম্পূৰ্ণ চেম নহয় মানে অলপ জ্বলাটো জ্বলাটো অলপ বেছি আছিল যিটো মই আগতে অৰ্ডাৰ কৰোঁ সেইটোৱে অৰ্ডাৰ কৰিছিলোঁ কিন্তু বৰ্তমান যিটো ডেলিভাৰ হৈছে সেইটো সম্পূৰ্নৰূপে চেম নহয় তো মোক এই বস্তুটোৰ ওপৰত ৰিফাণ্ড বা ৰিটাৰ্ণ লাগিছিল যদি বিচাৰে প্লিজ চেষ্টা কৰক মোক ৰিটাৰ্ণ দিবলৈ অঁ বৰ্তমান মই আপোনাক ফটোও দিব পাৰোঁ ইয়াৰ ওপৰত ইমেজো আছে মোৰ ওচৰত লাগে যদি মই দিব পাৰোঁ আগত যিখিনি মই এই আপোনালোকৰ ৰেষ্টোৰেণ্টৰপৰা যিমানবিলাক অৰ্ডাৰ কৰিছিলোঁ একেটা চেম প্ৰডাক্ট কিন্তু অলপ ডিফাৰেণ্ট আহিছিল কিন্তু এইবাৰ ডিফাৰেণ্ট আহিছে আগৰ কেইবাৰতকৈ অলপ জ্বলাও বেছি আৰু যিটো মই প্ৰডাক্ট অৰ্ডাৰ কৰিছিলোঁ যিটো মই পিজ্জা অৰ্ডাৰ কৰিছিলোঁ সেইটো সম্পূৰ্ণৰূপে চেম নহয় প্লিজ মোক ৰিফাণ্ড বা ৰিটাৰ্ণ দিয়াৰ চেষ্টা কৰক